হেল্ল' হয় দাদা অঁ এই আপোনাৰ যিটো যে মোৰ এইটো কি অৰ্ডাৰ যে দিছিলোঁ বস্তুটো হয় তাৰ আপোনাৰ সেই যোনটো পেকেজিং আহিছে পেকেজিংটো বহুত মানে বেয়া আহিছে পেকেজিংটো মানে বহুত বেয়া আহিছে হয় হয় আপোনাৰ যিটো বস্তু মানে সেই পেকেজিংটোৰ ভিতৰত সোমাই আহিছিলে সেই বস্তুটো মানে পূৰা নষ্ট হৈ গৈছে বেয়া হৈ গৈছে আৰু ভাঙি চিঙি আহিছে মানে পেকেজিঙৰ কাৰণে হৈছে বস্তুটো হয় মই আপোনাৰ চাৰিদিন পাঁচদিন মানৰ আগত দিছিলোঁ বস্তু অৰ্ডাৰ মানে বহুত বেয়া আহিছে পেকেজিং পেকেজিংটো আপোনাৰ ইমান ল' কুৱালিটী পেকেজিং দিছে ইমান দামী কোম্পানী হয় আপোনালোক বস্তুটো পূৰা বেয়া হৈ গৈছে ন পেকেজিংটোতো ভাল হোৱা হয় বস্তটো একো নহয়েই আপোনাৰ ভিতৰৰ যিবোৰ তাৰমানে থাৰ্মকোল আছিলে থাৰ্মকোলবোৰ আপোনাৰ গোটেই থাৰ্মকোল ভিতৰত নায়েই থাৰ্মকোল দুটুকুৰ নে কেইটুকুৰ আছে অকল মোৰ যিটো বস্তু অৰ্ডাৰ দিছিলোঁ এটা মূৰ্তি আছিলে মূৰ্তিটো আপোনাৰ মানে যিটো শ্বেপত খাই আহে এনেকুৱা শ্বেপটো মানে পূৰা হেৰিটো নায়েই মানে থাৰ্মকোলখনৰ গতিকে মই এইটো বস্তু ৰাখিব নোৱাৰিম মই ৰিফাণ্ড কৰিব বিচাৰোঁ আৰু তাৰ সলনি মানে বেলেগ এটা বস্তু মোক লাগে ৰিফাণ্ড কৰিব বিচাৰোঁ হয় অঁ মই ৰিফাণ্ডেই কৰিম এইটো বস্তু কাৰণ গোটেই বস্তুৱেই বেয়া আহিছে পেকেজিঙৰ আপোনাৰ পেকেজিংটো ইমান বেয়া হয় ৰিফাণ্ড কৰিম মই অঁ ঠিক আছে হ'ব হয় হয়